মই আচলতে এইকেইটা দিন অলপ ঘূৰিলোঁ জানা তাৰমানে বিশেষকৈ কাজিৰঙা গ'লো কাজিৰঙাতো চাবলগীয়া মানে আমাৰ যিটো আমাৰ অসমৰ গড় এক শিঙীয়া গড় সেইটো চাবলগা দেই ঘূৰিবি এইবিলাক তাতটো বহুত জীৱ জন্তু দেখিবি তাৰে পিছত এইফালে শিৱসাগৰ গ'লো আমাৰ আগৰ ৰজা মহাৰজাৰ কীৰ্তিচিহ্নবোৰ সেইবিলাক চাবি জানানে সেইবিলাক মানে ঘৰৰ মানুহক লৈ দেখুৱাব লাগে হৰিদুৱাৰ গ'লো হৰিদুৱাৰতো আৰু কিছুমান এনেকুৱা বস্তু দেখিবি নহয় তাৰমানে সেই আগৰ যে ঋষি মুনি থকাৰ যিটো আমাৰ চিনাৰি সেই চিনাৰিটো মনত এনেই আহিব সেইবিলাক চব চাবলগীয়া তাজমহল চালোঁ দেল্হিত কুটুব মিনাৰ চালোঁ গতিকে এইবিলাক নিজেও চাবি আৰু লগ বন্ধু বা নিজৰ ল'ৰা ছোৱালীয়েই এইবিলাকক আচলতে দেখুৱাব লাগে অৰ্থাৎ মানে অভিজ্ঞতা অভিজ্ঞতা মানে কি আমি এইবিলাকৰ বিষয়ে জানিব লাগে আচলতে তাৰপিছত ৰাষ্ট্ৰপতি ভৱনত গ'লো ৰাষ্ট্ৰপতি ভৱনৰ যিখন মোগল গাৰ্ডেন এতিয়া মোগল গাৰ্ডেনখনটো চালে মানে এনেকুৱা লাগিব নহয় গুচি আহিবৰ ইচ্ছা নাযায় মানে ইমান ধুনীয়া এইবিলাক চাবি টাইম পালে এইবিলাক অলপ মানে এঞ্জয় কৰিবি যাই তাৰপাছত কলিকতা কলিকতাততো বটানিকেল গাৰ্ডেন আৰু সাংঘাতিক এইবিলাকতো বটানিকেল গাৰ্ডেন মানে কি কিমান বছৰ বছৰ ধৰি তাত গছ গছনি আছে গতিকে সেই গছ গছনিবিলাকো চাবৰ বাবে গতিকে অলপ এনেই ঘৰত বহি থকাতকৈ এইবিলাক বস্তু চাই ল'বা কাৰণ কি এইবিলাকৰ পৰা আমাৰ বহুত অভিজ্ঞতা হয় অভিজ্ঞতা প্লাছ আমি নাজানা বস্তু এইবিলাক জানিব পাৰোঁ